ঋতুৰ বিষয়ে কওঁ এতিয়া আমাৰ গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত এই ছয়ঋতুৰ ভিতৰত শীতকালটো মোৰ প্ৰিয় তথাপি বসন্তকালটো মোৰ অত্যাধিক বেছি ভালপাওঁ বসন্তকালটো কিয় ভালপাওঁ এই ফাগুন চ'ত মাহৰ যিখিনি বতাহ ধূলি বালিময় পৰিৱেশ হৈ যিখিনি গছ গছনি সমস্তখিনিক পূৰা ধূলিময় কৰি ৰাখে তাৰপিছত তেতিয়া বসন্তকালটো সোমাই যায় তেতিয়াই প্ৰকৃতিয়ে নতুন ৰূপ লয় সকলো গছ লতা ফলে ফুলে জাতিস্কৃত হৈ পাৰে আমাৰ প্ৰকৃতিৰ নতুন কুঁহিপাত ওলাই ফল ফুল হয় সমষ্ট ধূলি বালিৰপৰা মুক্ত হৈ সেউজীয়া সমষ্টখিনি সেউজীয়া আকাৰে ভৰি পৰে সেইটো কাৰণে এই বসন্ত ঋতুটো বেছি ভাল লাগে এই বসন্ত ঋতুতে আমাৰ প্ৰকৃতিৰ বহুত পৰিৱৰ্তন হয় প্ৰকৃতিৰ বিভিন্ন পৰিৱৰ্তন দেখিবলৈ পাওঁ এই পৰিবৰ্তনখিনিৰ কাৰণেও বসন্ত ঋতুটো ভাল লাগে সেইটো কাৰণে মোৰ বসন্ত ঋতুটো বেছি প্ৰিয়